বৰ্তমান উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাখনে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ইয়াৰ ভিতৰত মুখ্যকৈ কৃত্ৰিম বানপানী বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ যান জঁটৰ সমস্যা পাৰ্কিঙৰ অভাৱ জাৱৰ জোথৰ সংগ্ৰহ খোৱাপানীৰ নাটনি আৰু লগতে জন বিস্ফোৰণ এই সমস্যাবিলাকে এতিয়া মহানগৰীক সঁচাকৈ বৰ বিভ্ৰান্ত কৰি পেলাইছে বিভিন্ন সময়ত বিভিন্ন স্থানত এনেকুৱা ধৰণৰ যান জঁটৰ সৃষ্টি হয় যে হয়তো বেমাৰী বা তেনেকুৱা ধৰণৰ আকস্মিক দূৰ্ঘটনাত পতিত ব্যক্তিক সময়মতে আমি চিকিৎসালয়ত পঠাব পৰা অৱস্থাত নাথাকে গতিকে সেয়ে আমি সময় থাকোতেই অন্তত গুৱাহাটী মহানগৰীৰ এই যিবোৰ সমস্যা জ্বলন্ত সমস্যা আছে এইবোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি উন্নত কৰাৰ কাৰণে আমি কিছু ব্যৱস্থা ল'ব লাগিব গতিকে নলা নৰ্দমাবোৰ যদি আমি সময়মতে চাফা কৰি নাৰাখোঁ পৰিষ্কাৰ কৰি নাৰাখোঁ তেনেহ'লে আমাৰ কৃত্ৰিম বানপানী হ'বই তাৰোপৰি আমি সকলো সময়তেই যাতে আমাৰ বায়ু প্ৰদূষণ নহয় বা আমাৰ শব্দ প্ৰদূষণ নহয় তাৰকাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যে আজি বৃক্ষ ৰোপণ কৰাৰ ঠাইত দেখিছো গুৱাহাটী মহানগৰীৰ বৃক্ষবোৰ কাটিহে আছে গতিকে সেই ক্ষেত্ৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অন্ততঃ আমি বিভিন্ন স্থানত পাৰা পৰিশ্ৰমে সকলোৱে বৃক্ষ ৰোপণ কৰিব লাগে নহ'লে হয়তো ভৱিষ্যতে আমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি হৈ যাব যাৰ ফলত আমাৰ অ'জন স্ফেয়াৰটো লাহে লাহে পাতলীয়া হৈ যাব আৰু অসম তথা ভাৰতবৰ্ষত পৃথিৱীতেই বেছি বেছি বেমাৰৰ প্ৰাদুৰ্ভাৱ হ'ব গতিকে মহানগৰখন শুদ্ধ কৰি ৰাখিবৰ কাৰণে সুন্দৰ কৰি ৰাখিবৰ কাৰণে হ'লে আমি যান জঁটৰ ব্যৱস্থা খোৱাপানীৰ ব্যৱস্থা আৰু লগতেই কৃত্ৰিম বানপানীয়ে যাতে আমাৰ গুৱাহাটী মহানগৰীক মানুহখিনিক যাতে আকৃষ্ট কৰিব আকৰ্ষণ কৰিব নোৱাৰে তাৰকাৰণে অন্তত এই কৃত্ৰিম বানপানী অতি সোনকালে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থাটো আমি কৰিব লাগে